মই অসমীয়া ভাষাটোৰ বিষয়ে ক'বলৈ গ'লে পোনতে ক'ব বিচাৰোঁ আমাৰ অসমীয়া ভাষাটোক কোনো ভাষাৰ লগতে তুলনা কৰিব পৰা নহয় কাৰণ আমাৰ ভাষাটো কিন্তু তুলনা হয় যদি আমি ভাষাৰ ক্ষেত্ৰত চাওঁ যিহেতু আমাৰ অসমীয়া ভাষাটোৰ মূল সংস্কৃত সংস্কৃতৰ পৰা আহিছে এই সংস্কৃত ভাষাটো সংস্কৃত ভাষাটোৰ পৰা অন্য ভাষাৰো সৃষ্টি হৈছে যেনে বাংলা হিন্দী উৰিয়াআদি এই ভাষাকেইটা অসমীয়া ভাষাৰ লগত অসমীয়া ভাষাৰ লগত সাদৃশ্য যথেষ্ট থাকিব লগতে কিছুমান বৈসাদৃশ্য থাকিব কাৰণ অসমতে অসমীয়া ভাষাটোৰ ক্ষেত্ৰতে কিছুমান আমাৰ ভাষাগত দিশবোৰ চালে উজনি অসম নামনি মধ্য বা গোৱালপৰীয়াৰ মাজত বা কামৰূপীৰ মাজত ভিন্ন প্ৰভেদ আমি দেখিবলৈ পাওঁ সাদৃশ্য বৈসাদৃশ্য দুয়োটাই দেখিবলৈ পাওঁ তেতিয়া আমি অসমত অসমীয়া ভাষাটোৰ ক্ষেত্ৰতেই আমি সাদৃশ্য বৈসাদৃশ্য দেখিবলৈ পাওঁ তেতিয়াহ'লে আমি অন্য ভাষাৰ তুলনাত বা একে মাতৃৰে একে মূলৰ পৰা ওলোৱা ভাষাৰ তুলনাত সাদৃশ্য লগতে বৈসাদৃশ্য দেখিবলৈ কিয় নাপাম নিশ্চয় আছে আৰু থাকিব অসমীয়া ভাষাটো

বাংলা ভাষাৰ বৰ্ণ কেইটাও মিল আছে মাত্ৰ ৰ টোৰ বাহিৰে বাংলাৰ ৰ টোৰ তলত ফুট আৰু আমাৰ অসমীয়া ৰ টোৰ পেট কাটা ঠিক সেইদৰে আমি উৰিয়া ভাষাও যদি চাওঁ উৰিয়া ভাষাৰ প্ৰায়বোৰ আখৰ হিন্দী আখৰ বা অসমীয়া আখৰ বা বাংলাৰ লগত কিছু পৰিমাণে কিছুমান বৰ্ণৰ আমি মিল দেখিবলে পাওঁ যদিও হুবহু নহয় অকণমান তাৰ আকৃতিটো বেলেগ যদিও আমাৰ মানে ধৰিব পাৰি যে এইটো ক বা এইটো ত উৰিয়াত ত অসমীয়াত ত উৰিয়া এ উৰিয়া ঔ অসমীয়া ঔ উৰিয়া এ অসমীয়া এ উৰিয়া ঐ অসমীয়া ঐ এই বৰ্ণবিলাক যদি আমি চাবলৈ যাওঁ প্ৰায় মিল আছে অকণমান সেই এ টোৰ যেনেকৈ আমাৰ ভাঁজ এটা আছে উৰিয়াৰ ভাঁজটো নাথাকি ষ্ট্ৰেটকে আছে পোনকৈ আছে তলৰ আঁচডাল বেকাঁকে থকা আঁচডাল যদিহে আমি বৰ্ণমালাবিলাক চাওঁ আমি কিছুমান বৰ্ণমালা এইদৰে আমি দেখিবলৈ পাওঁ বা অসমীয়া হিন্দী উৰিয়া বৰ্ণমালাকেইখন যদি চাবা স্বৰবৰ্ণ কেইখন যদি চাওঁ অ আ ই ঈ উ ঊ ঋ হিন্দীটো আছে এ ঐ ও ঔ অসমীয়াতো সেইকেইটাই এ অ অ আ হস্ৰ ই দীৰ্ঘ ই হস্ৰ ও দীৰ্ঘ ও ঋ এ ঐ ও ঔ মাত্ৰ হিন্দীত অং অস আছে অসমীয়াত অং আৰু অস বা অনুস্বৰ আৰু বিসৰ্গ ব্যঞ্জন বৰ্ণলৈ গৈছে মাত্ৰ এইখিনি পাৰ্থক্য অৰ্থাৎ বৈসাদৃশ্য অমিল কিন্তু বাকীখিনি সম্পূৰ্ণ মিল অঁ ঠিক সেইদৰে আমি উৰিয়া স্বৰবৰ্ণ যেতিয়া চাওঁ উৰিয়া স্বৰবৰ্ণতো আমি দেখিবলৈ পাওঁ অ আ ই ঈ উ ঊ ৰু ৰূ অৰ্থাৎ ঋত সিহঁতৰ মানে উৰিয়াৰ ৰু ঋ দুটা কিন্তু প্ৰয়োগ নহয় আগতে ব্যৱহাৰ আছিল এ ঐ ও ঔ আৰু বাঙালাতো যদি চাওঁ ঠিক একেদৰে আমি দেখিবলৈ পাওঁ এইটো ব্যঞ্জনবৰ্ণতো আমি এনেকুৱা সাদৃশ্য বৈসাদৃশ্য দেখিবলৈ পাওঁ সেইদৰে যিহেতু স্বৰবৰ্ণ আৰু যিহেতু স্বৰবৰ্ণ আৰু ব্যঞ্জন ব্যঞ্জন বৰ্ণতে গতিকে সাদৃশ্য বৈসাদৃশ্য দেখিবলৈ পোৱা গৈছে ঠিক তেনেদৰে প্ৰতিটো শব্দ প্ৰতিটো সুৰধ্বনি প্ৰতিটো দিশতে সাদৃশ্য বৈসাদৃশ্য থাকিবই আৰু অসমীয়া ভাষাটোক তুলনা কৰিবলৈ গ'লে অইন ভাষাৰ লগত ডাইৰেক্ট তুলনা নহ'লেও ইনডাইৰেক্ট তুলনা আমি কৰিব পাৰোঁ তুলনা মানে তুলনা কৰিবলৈতো সাদৃশ্য বৈসাদৃশ্যও উলিয়াব পাৰোঁ যিহেতু এইক্ষেত্ৰত বিভিন্ন কিতাপ পত্ৰ ওলাইছে বিভিন্ন গৱেষণা হৈছে সেইবোৰৰ পৰা আমি দেখিবলৈ পাওঁ আমাৰ অসমীয়া ভাষাৰ লগত সাধাৰণতে তুলনা হয় হিন্দী বাঙালা উৰিয়া আৰু অসমীয়া ভাষাৰ তুলনা কৰিব পাৰি কৰি আৰু যি যিহেতু এইকেইটা ভাষাৰ একে মূলৰ পৰা আহিছে সংস্কৃতৰ পৰা পালি প্ৰাকৃত অপভ্ৰংশ হৈ আহি অসমীয়া ভাষা হৈছে ঠিক সেইদৰে হিন্দী ভাষা হৈছে ঠিক সেইদৰে বাঙালা হৈছে ঠিক সেইদৰে উৰিয়াও হৈছে